অ' বাইদেউ আপোনালোক নৰসিংহ আশ্ৰমত যাব নেকি আমাৰ এই মাহঁতে আৰু ওচৰৰ আণ্টিহঁতে এনেকৈ যাম বুলি কৈছিল মানে গাড়ী এখন ঠিক কৰিছিল অহা বুধবাৰলৈ যাব যাবনে আপোনালোক বুধবাৰে যাব নোৱাৰিব নেকি দে এইফালে চাৰিজনমান হৈছে মায়ে সেইকাৰণে খবৰ দিব দিছিল আপোনালোক বোলে যাম বুলি কৈছিল ইয়াৰে আগৰবাৰ সোধোঁতে অ' এখন ট্ৰেভেলাৰ এখনে ঠিক কৰিম বুলি কৈছে অ' আৰু আৰু মানে বাহিৰৰ কেইজনমান যাব এই গাইপতি পাঁচশ টকামানকৈ উঠাইছে নেকি মই ভালকৈ গম নাপাওঁ মাক সুধিবই ল'ব তাত গৈ এই থকা অলপকৈ সময় দিনটো থকা কৰি যাব আৰু অ' ৰাতিপুৱাই যাই গধূলী অলপ দেৰি সোনকালে আহিব আৰু বেছি দেৰি নহয় আহোঁতে অলপমান ফুৰি ফুৰি আহিব

বিশ পঁচিছজন নহয় দহ বাৰজন হ'ব আৰু মানুহ অ' আপুনি লগ ধৰকচোন অ' মই ঠিক আছে তাৰিখটো পিছুৱাব পাৰি নেকি সুধি চাওঁ অ' দিয়ক